হয়

সেই অনুমেয় গতিকে আপুনি দুয়োটাই আপোনাৰ ভাল লাভ হ'ব বুলি মই আশা কৰিলোঁ

সম্পূৰ্ণকৈ জনাম আপুনি কৰি ল'ব লাগিব আপুনি আকৌ এবাৰ পাত দি ল'ব লাগিব গোন্ধ দি ল'ব লাগিব আপুনি গোন্ধি ল'লে আপোনাৰ ভাল হ'ব ধন্যবাদ নিশ্চয় উপকৃত হ'ব ধন্যবাদ